যিহেতু আমি গাঁৱত থাকো সেইবাবে আমি ঘৰুৱা ঘৰুৱা কিছুমান বস্তুৱে ব্যৱহাৰ কৰোঁ চুলি চুলি বা ছালৰ বাবে যেনে চুলিৰ কাৰণে আমি চুলিৰ কাৰণে কি লগাঁও ঘৰুৱা আমি পাওঁ আপোনাৰ আপোনাৰ মেহেণ্ডি হয় মেহেণ্ডি আমি থাকিলে ঘৰত বা সেই মেহেণ্ডিটো আমি অপোনাৰ চিঙি পিছি ধুনীয়াকে লগাই আকৌ গা মূৰটো ধুই দিওঁ সেই মেহেণ্ডিটো দি আপোনাৰ বহুত মতলব ফাইডাজনক হয় যেনে আপোনাৰ চাব গ'লে মেইন ত' মেহেণ্ডিটো দি আপোনাৰ কালাৰটো হ'ব লগতে চুলিটো ভাল কৰি পেলাব চিল্কিও হয় অলপমান আৰু যেনেকে ঘৰুৱা নুস্কাৰ কথা ক'লে এতিয়া আমি সেয়াই এইটোৱে কৰোঁ আৰু ছালৰ কথা ক'লে ছালৰ যত্ন ছালৰ আমি বেছিভাগ কিবা হ'লে আমি হালধি পিচি গুৰি লগাও দেই হালধি হালধি এই হালধিটো হালধিৰ বহুটো ভাল ভাল আপোনাৰ হেৰি আছে যোন যোনটো আমি গাত ব্যৱহাৰ কৰিলে বহু বহুত ভাল হয় হালধি বেচন এইবিলাক গাখীৰ দি মিক্স কৰি লগাব লাগে এইখিনি ঘৰুৱা ব্যৱহাৰ যোনখিনি আমি ঘৰত লগাও আৰু সেইখিনি যদি আমি ব্যৱহাৰ কৰোঁ আমি তাৰ লাভো পাইছোঁ লগতে লাভ হৈছে চুলিৰ বাবেও লাভ হৈছে ছালৰ বাবেও লাভ হৈছে চুলিটো চুলিত যেতিয়া আমি মেহেণ্ডি লগাও চুলিটো ভাল কৰি পেলাই চুলিটো দীঘল হয় আৰু বেছি মজবুত হয় সেইবাবে সেইকাৰণে মানুহে আপোনাৰ ঘৰুৱা ঘৰত লগোৱা বস্তুৱে ব্যৱহাৰ কৰিব লাগে যিমান পাৰে কেমিকেল প্ৰডাক্ট নহয় ঘৰত ঘৰত বনোৱা বস্তু সকলো বস্তুৱে আপোনাৰ লাভদায়ক কাৰণ সেইখিনি বস্তু আমি ডাঙৰৰ পৰা শিকিছোঁ ডাঙৰে আৰু ডাঙৰৰ পৰা শিকি থৈ গৈছে বহুত আগৰ পৰা চলি আছে সেইবাবে আৰু এইবিলাক বস্তুৱে মানুহে যোনখিনি দোকানৰ পৰা কিনে তাতকে ভাল আপুনি ঘৰৰ পৰা ব্যৱহাৰ কৰক যোনটো আপুনি ফ্ৰীতে ঘৰতে বনাই ব্যৱহাৰ কৰিব পাৰে আৰু মুখৰ কাৰণে আপুনি ছালৰ কথা ক'লে মুখৰ কাৰণে আপুনি আপুনি বেচন আৰু গাখীৰ মুখত লগাব পাৰে যাৰ কাৰণে বহুতো ফাইডা আছে লগতে হালধি এই কেইটা মিক্স কৰি আপুনি মুখত লগালে মুখৰ মুখ ধুনীয়া হৈ পৰে ছালটো ভাল হৈ পৰে ব্লেক ব্লেক ক'লা ক'লাকে মানে নাথাকে আৰু সেইটোৱেই ক'লো আৰু চুলি চুলি আৰু সেয়াই আমাৰ আইতা মাহঁতে আমাতকে বেছি মাহঁতে আইতাহঁতেহে যত্ন লয় কাৰণ আমি আমি গাঁৱত থাকা যিহেতু এতিয়া গাঁৱত আইতাহঁতে ধুনীয়াকে তেল চেল লগাই দিয়ে আৰু মাজে সময়ে আপোনাৰ জেতুকা পাত লগাম সেইবাবে চুলিটো বৰ ভাল হয় আপোনাৰ জেতুকা পাতেৰে সেই কাৰণে মানুহক ক'ব খোজো যে যিমান পাৰে ঘৰুৱা বস্তুহে ব্যৱহাৰ কৰিব যিমান ঘৰুৱা বস্তু ব্যৱহাৰ কৰিব মানুহৰ সিমান লাভ হ'ব বা সিমান ভালো হ'ব আপোনাৰ ক'ব গ'লে কাৰণ চ'ব ফালেদি আপুনি চাব গ'লে ঘৰুৱা ব্যৱহাৰ ঘৰুৱা বস্তু ব্যৱহাৰ কৰিলে আপোনাৰ পইচা এটা ইমান নাযায় দেই পইচা নালাগে আপুনি আপুনি আপুনি পাকঘৰত থকা কিছুমান বস্তু আপুনি ব্যৱহাৰ কৰিয়ে আপুনি ছালৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে মূৰৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে আমি সেই আমি সেই চব বস্তু আমি পাকঘৰতে পাই যাম যি লাগে হালধি কওক বেচন কওক অলপ মধু কওক হয়নে সকলো বস্তুৱে আমি পাকঘৰতে পাই যাম সেই বাবে ঘৰুৱা ঘৰুৱা হেৰিয়ে ব্যৱহাৰ কৰিব লাগে সেইয়া আৰু চুলিৰ বাবে জেতুকা ছালৰ বাবে আপোনাৰ হালধি এই বিলাকে ব্যৱহাৰ কৰিব লাগে এয়াই আছিলে কিছুমান মোৰ প্ৰতিকাৰ